মই শৰৎ ঋতুত ভ্ৰমণ কৰি ভাল পাওঁ যিহেতু শৰৎ কাল সময়খিনি গৰমো নহয় ঠাণ্ডাও নহয় সেইকাৰণে শৰৎ ঋতুতে ভ্ৰমণ কৰি ভাল পাওঁ